হেল্ল' বিজয় ৰেষ্টুৰেণ্ট হয়নে অ' আপোনালোকৰ তাত এই ক'ল্ড ড্ৰিংকছ কি কি পোৱা যায় বাৰু অ' থামছ আপ পেপছি কোকা কোলা মাজা পোৱা যাব নেকি হয় অ' মাজা দছটা মান লাগিছিলে এ আমাৰ হেৰিয়াত এটা পাৰ্টি চলি আছে তাৰ কাৰণেই লাগে হয় হয় কালি যে দিছিলো অ' অৰ্ডাৰটো তাৰ লগতেই যোগ কৰি দিব অ' বিলটো মই অনলাইন পে' কৰিমনে নে কেচ দিব লাগিব হয় অ' মই গ'লে সেইফালে অনলাইন কৰি দিম বাৰু নতুবা আপোনাৰ কিউআৰ টো পঠাই থবচোন ঠিক আছে হ'ব হ'ব